মই মাজে সময়ে ৰন্ধন ৰন্ধনৰ কামটো মই কৰোঁ ৰন্ধন কামটো কৰিবলৈ যাওঁতে মই তাত যিখিনি মানে আমি ভাজি হিচাপে ব্যৱহাৰ কৰোঁ আৰু সেইখিনিত মই প্ৰায়ে আদা দিওঁ নহৰু দিওঁ ধনীয়া পাত দিওঁ এইবিলাকত মানে ঔষধি গুণ আছে বুলি জানোঁ আৰু গতিকে এইখিনি মই মই মানে কেতিয়াবা যদি পাগ কৰিবলগীয়া হয় তেতিয়া এই বস্তুবোৰ মই দিওঁ আৰু এইবিলাক সহজে পাবৰ কাৰণে মই ঘৰতেই মানে নহৰু আদা এইবিলাক মই ৰোপণ কৰি লৈছোঁ হৈ গ'ল